কৃষকৰ আত্মহত্যা আমাৰ ব্যক্তিগত ধাৰণা কেনেকুৱা বুলি ক'বলৈ গ'লে কৃষক হৈছে এখন দেশৰ মাপকাঠি কৃষক অবিহনে এখন দেশ কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে কাৰণ কৃষকে যদি খেতি নকৰে কোনো ৰাইজ বা জনসাধাৰণে খাব নোৱাৰে বা খাদ্য বা আহাৰ গ্ৰহণ কৰিব নোৱাৰে কৃষকে আত্মহত্যা কৰা এক নিন্দনীয় আৰু বহুত কাম বুলি আমি ব্যক্তিগতভাৱে ভাবোঁ আমি কেনেদৰে সংগঠিত হোৱা ঘটনাৰ পৰা হাত সাৰিব পাৰোঁ আমি হাত সাৰিবলৈ হ'লে এই ঘটনাসমূহৰ পৰা হাত সাৰিবলৈ হ'লে কৃষকৰ পৰি যি বা লোণ লোণ লয় সেই লোণসমূহৰ পৰিমাণো হ্ৰাস কৰিব লাগিব কৃষকে খেতিত পানী যোগানৰ ব্যৱস্থা পাব লাগিব কৃষকৰ উপযুক্ত কৃষকে উপযুক্ত কীটনাশক মাৰিবলৈ কম মূল্য ৰেহাই মূল্যত পাব লাগিব যাৰ বাবে চৰকাৰে এনেধৰণৰ বিভিন্ন পদক্ষেপ লোৱা উচিত আৰু ল'ব লাগে আমাৰ বাবে যদি কৃষক নাথাকে তেতিয়াহ'লে এখন চৰকাৰ কেনেকৈ থাকিব সেয়েহে চৰকাৰে এইসমূহ গুৰুত্ব বিষয়ৰ ওপৰত অধিক আৰু অধিক গুৰুত্ব দিয়া উচিত বুলি আমি ভাবোঁ